মই ভাত কেতিয়াবা প্ৰেচাৰ কুকাৰটো বনাওঁ কেতিয়াবা খোলা পাত্ৰটো বনাওঁ প্ৰেচাৰ কুকাৰত বনালে সাধাৰণতে কেতিয়াবা গেছত ব্যৱহাৰ কৰোঁ আৰু খোলা পাত্ৰত সৰু হ'লে কেতিয়াবা গেছত কৰোঁ কিন্তু বেছিভাগ জুই ধৰোঁ জুইত বনালে ভাতকেইটা খায়ে ভাল লাগে যিকোনো জুইত বনোৱা ভাত খাই ভাল লাগে ৰন্ধা বস্তু খাই ভাল লাগে তৰকাৰি খায়ো ভাল লাগে ভাজি খায়ো ভাল লাগে কেতিয়াবা গেছত বনাওঁ যদিও লৰালৰি হ'লে কেতিয়াবা গেছত বনাওঁ বা বেছিভাগ গেছতেই বনাওঁ কাৰণ এতিয়া গৰমদিনতটো প্ৰায়ভাগ গেছতেই বনোৱাই হয় গেছত গৰমদিনত মই বেছিভাগ জুই নধৰোঁ জুই ধৰিলে খুব গৰম উঠে কিন্তু ঠাণ্ডা দিনত প্ৰত্যেকতো বস্তুৱেই মই জুইত বনাওঁ আৰু জুইত বনোৱা খাদ্য খালেও গেছৰ অপকাৰ নকৰে নহ'লে গেছত বনোৱা খাদ্য প্ৰেচাৰ কুকাৰৰ ভাতেই হওক বা যিকোনো গেছত বনোৱা খাদ্য হওক খুব গেছৰ আমনি দিয়ে সেইটো কাৰণে জুইত বনোৱা বা জুইত ৰন্ধা বস্তু খাই ভাল লাগে ঘৰলৈ যেতিয়া কেতিয়াবা আলহী আহে আমি যেতিয়া সকাম পাতোঁ নহ'লে কেতিয়াবা যিকোনো মানুহ সৰহ হ'লে ডাঙৰ বাচন লাগে ডাঙৰ পাত্ৰ লাগে তেতিয়া আমি জুইৰ ব্যৱহাৰ কৰোঁ কাৰণ সৰু বাচন জুইত দিবলৈ বেয়া বা ডাঙৰ বাচন গেছত উঠাবলৈও বেয়া লাগে সেইটো কাৰণে জুইতে ব্যৱহাৰ কৰোঁ বেছিভাগ আমি জুইত বনোৱা বস্তু খালে আমাৰ বহুত ফালৰ পৰাই ভাল হয় আগৰ দিনৰ মানুহেতো জুইত বনোৱাই খাইছিলে তেওঁলোকৰ আগতে একো গেছৰ প্ৰবলেমো নাছিলে যিকোনো বেমাৰ আজাৰৰ পৰাও বাচি আছিলে কিন্তু এতিয়া বিভিন্ন যিমানেই মানুহৰ সুবিধা হৈ গৈছে সিমানেই মানুহবিলাক বেমাৰী হৈ গৈছে আগৰ দিনৰ আমাৰ মাহঁতে বেছিভাগ জুইত বনোৱা বা গেছত বনোৱা বস্তু নাখায়েই তেনেকৈ কিন্তু মাহঁতে আইতাহঁতে আগতে জুইতেই বনাইছিলে জুইত বনোৱা বস্তু খায়েই তেওঁলোকে মাহঁতক ডাঙৰ দীঘল কৰিছিলেক মাহঁতৰ বেমাৰ আজাৰো কম এতিয়া আমাৰ তুলনাত সেইটো কাৰণে জুইত বনোৱা বস্তুৱেই খাব লাগে বেছিভাগ আমি জুইত বনোৱা বস্তুৱেই বেছিকৈ প্ৰিফাৰ কৰিব লাগে